আমাৰ মহিলা সমাজত নাৰীৰ অৱদান বহুত আছে আমাৰ মহিলাসকলে গাঁৱত নামঘৰ আছে নামঘৰৰো বহুত কাম কৰে বৰসভা হ'লে আগদিনাৰ পৰা বুট মগু বাচি নামঘৰ চাফা চিকুণ কৰি ভকতসকলক আহি পানী চানি পানী আনি ভৰি হাত ধুৱাবলৈ সুবিধা কৰি দিয়াৰ পৰা ঢাৰি চাৰি চাফা কৰি ইমানখিনি ব্যৱস্থা কৰি থাকে নামঘৰত অৱদান অৱদানেই আৰু গাঁৱতো আমাৰ মহিলাসকলৰ অৱদান বহুত বেছি গাঁৱত এগৰাকী যদি ছোৱালীক বিয়াও হয় নহয় মহিলাসকল প্ৰথমতেই গৈ ছোৱালীজনিক উৰুলি দি আকৌ নিয়ম নীতি আছে সেই পৰম্পৰা নিয়ম নীতি আছে নিয়ম নীতি অনুসাৰে কণাই কুলা বন্ধা আকৌ ডিম্বৰু গুটি আনিব কোনোবা মহিলাই যদি ডিম্বৰু গুটি আনে কোনোবাই আকৌ সোনৰ মণি এটা লাগিব লগত তামোল পান লাগিব চববোৰ গোটাই মেলি মানুহবোৰক সেইবিলাক বস্তুয়ে সৈতে যোগান ধৰি ছোৱালীজনি উৰুলি ধ্বনিৰে ভিতৰত সোমোৱা পৰ্বটো কৰি আহে তাৰপাছত আকৌ মহিলাসকল চাৰিদিনৰ মূৰত যাব চাৰিদিনীয়া ধোৱা পৰ্ব এটা আছে সেই পৰ্বটো মহিলাসকলে কোনোবাই বুট মগু ধোৱাই বুট মগু ধুব আৰু হাতে হাতেটো বস্তু চব লৈয়ে যায় ধৰক মানুহ ঘৰে সেইদিনা নিজে নকৰিলেও ৰাইজৰ পৰাই পায় গতিকে আমাৰ মহিলাসকল ইমান বেছি সহায় কৰাটোত আছে নহয় মহিলাসকলে মানুহক উদ্ধাৰ বহুত কৰি দিব পাৰে সেই মানুহ ঘৰত আকৌ সেই চাৰিদিনীয়া ধোৱাটোত বুট মগু ধুই মেলি তাতে এই কল কুঁহিয়াৰ কাটি আগবঢ়াই দি সেই নাম গুণ গাই ছোৱালীক গা ধুৱাই সেই পৰ্বখিনি আদায় কৰে আকৌ কিছুমানে সাতদিনীয়াকে বিয়া পাতে বা ন দিনীয়াকে বিয়া পাতে সেই ন দিনৰ দিনা গোটেই মহিলা গৈ ছোৱালীজনিক বিয়া খায় বিয়া গোটেই কাপোৰ কানি পিন্ধাই সমাজৰ মাজত সেৱা কৰাই প্ৰত্যেককে সেন্দুৰ দি বুঢ়ী মানুহবিলাকক সেন্দুৰ দি দি তাৰ পৰা ছোৱালীজনিক সেন্দুৰ দিব সেইখিনি পৰ্ব আমাৰ মহিলাসকলেই আজিলৈকে ধৰি আছে আৰু সেয়া এতিয়াৰ খিনিয়ে কৰি থাকিলে আকৌ পাছৰখিনিয়ে শিকি শিকি গৈ থাকিব আমাৰ এটা মহিলা সমিতিৰ সং ঘৰ আছে সেই ঘৰটোতে আমি বছৰি আঠ মাৰ্চ দিনটোত নাৰী দিৱস সেই নাৰী দিৱসৰ দিনা ইমান ডাঙৰ অনুষ্ঠান পতা হয় সেই অনুষ্ঠানত আমাৰ মহিলাসকলেই আগভাগ লয় আঠ মাৰ্চৰ দিনা আমি ডাঙৰ ডাঙৰ ব্যক্তি কলেজৰ কোনোবা হেৰি কলেজৰ কোনোবা প্ৰ'ফেছাৰ নহ'লে মহিলা সমিতি বিভাগত থকা ডাঙৰ কোনোবা ব্যক্তিক মাতি আনি আমাৰ ইয়াত সকলো মহিলাই শুন ভালকে কথাখিনি শুনি ঘৰখন সূচাৰুৰূপে চলাব পৰাকে তেওঁলোকক মাতি আনি কথা কোৱা ক'বলৈ ইয়াত সুবিধা দিয়ে সুবিধা দিলে বহুতখিনি মানুহে নজনা মানুহে দুটামান কথা জানি নিজৰ ঘৰখন উন্নতি কৰিব পাৰে সেইকাৰণে মহিলাসকলে সেই তেনেকুৱা ব্যৱস্থাও আমি লওঁ মহিলাৰ উন্নতি হ'বৰ কাৰণে আকৌ মহিলাসকলে কোনোবা যদি আকৌ কেতিয়াবা এনেকুৱা বিপদত পৰে দুৰ্বৃত্তই আহি অকণমান মানুহ মহিলাগৰাকীক অন্যায়ৰ চকুৰে চাই সেইখিনিটো আমি গৈ মানে অংশগ্ৰহণ কৰোঁ গতিকে আমি গোটেই গাঁৱৰ মানুহখিনিয়ে যদি নিজেই বুজাব নোৱাৰোঁ বা কিবা এটা কৰিব নোৱাৰোঁ তেতিয়া আমি আকৌ আইনৰ সহায় লওঁ ঠিক তেনেদৰে সেই ভাগিয়ে বোলো আমি আগবাঢ়ি গৈ মানে উদ্ধাৰ কৰোঁ আমাৰ মহিলাসকলৰ ইমান হাতত বল আছে যে আৰু মহিলাসকলে বহুত কাম কৰোঁ মানে সুৰাপানৰ ব্যৱস্থাটো আমাৰ ইয়াত এতিয়া এনেকুৱা হৈছিলে অলপ আজি অলপ দিনৰ আগতে পুলিচেও বন্ধ আহে আকৌ বন্ধ কৰি থৈ যায় আকৌ কৰে আকৌ পুলিচে আহি বন্ধ কৰে আকৌ কৰে তেনেকে কৰি কৰি থকাত মানে আমি আকৌ দেখিছোঁ দেখোন মানুহ ঘৰক ইমান পুলিচে আহি পেলাই মদ বন্ধ কৰিবলৈ কৈছে নাই মানুহ ঘৰে মদ বন্ধ নাই কৰা কিন্তু আমাৰ মহিলাসকলে গোটেইখিনি গোট খাই ল'লো গোট খাই মহিলাসকলে সেই মানুহ ঘৰত গৈ কোৱা পাছত মানুহ ঘৰে বন্ধ নাই কৰা নকৰা পাছত আকৌ আমি একদম ডেইলী যাবলে ল'লো তেওঁলোকৰ ঘৰলৈ যি মানুহ আহে ন' সেই মানুহকো আমি বাধা দি যে তোমালোকৰ নাম লিখিছোঁ ইয়াৰ লিষ্টত লিখি মেলি আমি সৌ থানালৈ যাম থানাত হেৰি কৰি আহিম গতিকে সেইখিনি কাম সঁচাকে এইটো আদৰ্শনীয় কাম আমি মহিলাসকলে পাৰিলোঁ গতিকে সেই মানুহ ঘৰতো এতিয়া বন্ধ হ'ল আৰু খোৱা মানুহো অলমান কমি গ'ল গতিকে যদি মহিলাসকলৰ একতা থাকে মহিলাসকল অকণমান ওলাই আহে মহিলাসকলে কৰিব নোৱাৰা কাম একো নাই আৰু আমি মহিলাসকলে অকলেই মহ পুৰুষ নোহোৱাকৈ আমি ব'হাগী মেলাও পাতিছোঁ আৰু মহিলাসকলে আমি এবাৰ গোট খাই মহিলাৰ ফিল্ডত মহিলা বল প্ৰতিযোগিতাও পাতিছোঁ একদম মানে বল বাহিৰৰ পৰা আনিছোঁ যে মহিলাৰ বল খেলা পাতোঁ সেই বল খেলাখিনি খন পাতি আমি মানে টিকেট চিষ্টেমো কৰিছিলোঁ আমি বহুত উন্নতি হৈছিলোঁ যে মহিলা বল খেলা আহিছে এই বল খেলাখিনি চাবগে লাগে খুব কম পৰিমাণে তাতে আমি বহুত টকা পায় সেয়ে মহিলা সমিতিৰ কাম কৰোঁ এতিয়া তেনেকে মাজে মাজে আকৌ গোট খাই মহিলাসকল গোট খাই লওঁ লৈ পেলাই আজৰি দিন হৈছে আৰু আমাৰ মাটি বাৰী ৰুই মেলি আজৰি হ'লো আকৌ এতিয়া ধান ৰোৱা দিনো হোৱা নাই এই আজৰি পৰতে আমি গোট খাই আকৌ এইবাৰত ধৰোঁ কিবা এটা কৰোঁ আমাৰ এইবাৰ বাৰাণ্ডাৰ চালিখনকে দিবলে আছে বা চকী কেইখনমানকে কমিছে আমি আকৌ ঠিক তেনেকে ডেন্স প্ৰতিযোগিতা এটাকে পাতিবলৈ চেষ্টা কৰিলোঁ বেনাৰ এখন বনাই য'তে ত'তে দিলোঁ দি আকৌ আমি মহিলাসকলে য'ত ত'ত গৈ পইচা পাতি তুলি মুঠতে সেই অনুষ্ঠান সম্পন্ন কৰি আমি বহুত মহিলাৰ কামত টনকিয়াল কৰিব পাৰোঁ গতিকে আমি মহিলাসকল একত্ৰিত হৈ আছোঁ কাৰণে বহুত আগবাঢ়িব পাৰিছোঁ গতিকে একত্ৰিত হৈ থাকিলে কৰিব নোৱাৰা কাম একো নাই